সুষম আহাৰ মানুহৰ জীৱনত খুব প্ৰয়োজনীয় বস্তু বিশেষকৈ উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে সুষম আহাৰটো সুষম আহাৰৰ প্ৰতি লক্ষ্য দিবলগীয়া কথা কিন্তু আমাৰ অঞ্চলবিলাকত এতিয়াও সুষম আহাৰ পোৱাতো সহজ নহয় পৰিয়ালবিলাকৰ বহুত আৰ্থিক অৱস্থা বেয়া গতিকে ভাল খাদ্য সংগ্ৰহ কৰাটো সহজ কথা নহয় তাৰোপৰি আন এটা সমস্যা হৈছে পানীৰ পানীৰ পানীৰ অৱস্থাটো ভাল পানী পৰিষ্কাৰ পৰি পৰিচন্ন পানী পোৱাটো সহজ কথা নহয় কিছু বছৰ আগলৈকে গাঁও অঞ্চলত পুখুৰীৰ পানী নদীৰ পানী এইবিলাকে খোৱাৰ চিষ্টেম আছিল এতিয়া অৱশ্যে টিউ বেল হৈছে টিউ বেল হ'লেও টিউ বেলৰ পানীও সম্পূৰ্ণৰূপে স্বাস্থ্যকৰ নহয় আমাৰ নলবাৰী অঞ্চলত টিউ বেলৰ পানী আয়ৰনেৰে ভৰ্ত্তি আৰু আয়ৰন থকা কাৰণে বিভিন্ন ৰোগ বিশেষকৈ আন্তিক ৰোগ আদি হয় এই বস্তুটো নোহোৱা কৰাটো সহজ কথা নহয় কিন্তু এই এই যে টিউ বেলৰ পানীৰ যে আয়ৰন থাকে আয়ৰনটো নোহোৱা কৰিবৰ কাৰণে মানে পানীৰ ৰাজহুৱাভাৱে বিতৰণ ব্যৱস্থা হ'ব লাগিবণ এই ৰাজহুৱা বিতৰণ ব্যৱস্থা ভাল পানী পৰিচন্ন পানী ব্যৱস্থা হ'লেহে পানীটো ভাল পানী ৰাইজে পৰিয়ালবিলাকে মানুহবিলাকে খাব পাৰিব